আমাৰ ওচৰত এখন খেলপথাৰ আছে এক সেই ফিল্ডখনত আমি প্ৰত্যেক বছৰে আমাৰ গাঁৱৰ সকলো ৰাইজে নেপালী কছাৰী বঙালী খ্ৰীষ্টিয়ান সকলোৱে মিলি জুলি এই ফিল্ডখনত আমি আমাৰ সকলো প্ৰত্যেক বছৰে খেল এখন পাতে আৰু এনেও খেলেই অন্য়ান্য় খেলো হয় তাত সকলোৱে যোগদান দি বেলেগৰ পৰা মানুহ আহি সেই খেলপথাৰখনত খেল উপভোগ কৰে আৰু থকা ঘৰ আছে থকা ঘৰত থাকি অন্যান্য জেগাৰ পৰাও বহুত খেলুৱৈ আহি সেই ফিল্ডত খেল খেলেহি খেল খেলাৰ পাছত সকলোৱে পানী দুনি বা অন্যান্য জিকাৰ পাছত পে প্ৰাইজ বিতৰণ কৰে প্ৰাইজ বিতৰণ কৰাৰ পাছত সকলোৱে মিলি জুলি ভাত ভোজ এনেকৈ পেলাই পাতি পেলাই প্ৰীতি ভোজ এটা খায় খোৱাৰ পাছতো আমাৰ বল খেলা ফিল্ডখনত আমাৰ গাঁৱৰ ৰাইজে বা খেলুৱৈসকলে এনেই প্ৰতিদিনেই খেল খেলে কিন্তু ওচৰত আৰু এখন বল খেলা আছে তাতো পাই খেল খেলে ওচৰৰে সানুৱা বাগান তাৰপিছতে খুমতাই বটলিখোৱা লেটেকু এনেকৈ এইবিলাক ফিল্ডবিলাকত প্ৰায়ে খেল হয় বিশেষকৈ আমাৰ ওচৰৰ ফিল্ডখনত বহুত ধুনীয়া আৰু খেল খেলিবলৈ বহুত দূৰৰ দূৰৰ মানুহে আহি পেলাই সেই ফিল্ডখনত খেল খেলেহি খেল খেলাৰ কাৰণে আমাৰ ইমানেই ভাল লাগে নতুন নতুন বন্ধু বান্ধৱ আহে আৰু মানুহবোৰ চাই ভাল লাগে খেলুৱৈবিলাকো চাই ভাল লাগে আজি দুহেজাৰ ওঠৰ চনত আহিছিলে এ এখন খেল বহুত দূৰৰ পৰা আহিছিলে সেই খেলখনত তাৰমানে আমাৰ মন হেৰি মন্ত্ৰীও তাত উপস্থিত আছিলেহি সেইখন খেলত কিন্তু বহুত আমোদ ভোগ কৰিলে ৰাইজে চাই ভাল লাগিলে দূৰৰ দূৰৰ পৰা আহিছে তেখেতসকলে চাই ভাল লাগিছে কথা পাতি ভাল লাগিছে আচাৰ ব্যৱহাৰবোৰ ভাল লাগিছে সেইকাৰণে ন মানুহৰ ওচৰৰ পাজৰে খেলপথাৰ থাকিব লাগে আৰু খেল খেলাব লাগে ল'আ ছোৱালীয়ে হওক বা ডাঙৰে হওক যিসকলে খেলি ভাল পায় সেই পথাৰ খেল পথাৰ খেল ফিল্ডত খেল খেলিবলৈ যোগদান দিব লাগে আৰু মন ভাল লাগে স্বাস্থ্য পাতি ভাল লাগে আৰু পথাৰৰ অঁ খেলখনৰ উপভোগ কৰিবলৈ ভাল লাগে খেল বুলিলে মানে মনটো ভাল লাগে আৰু ইমান খেলিব নাজানিলেও চাই থাকিবলৈ ভাল লাগে খেল সেইকাৰণে মানুহে খেল পাতিব লাগে আৰু খেল খেলিলে মানুহৰ স্বাস্থ্য পাতি দেহ মন সকলোবোৰ পৰিপাটী হৈ স্নায়ুবিলাক মানে চলাচল হয় খেল মানুহে পাতিব লাগে আৰু খেলিবও লাগে